হেল্ল' হেল্ল' ক'ৰ পৰা কৈছে

কিবা কম্প্লেইণ্ট আছিলে নেকি অ আপুনি কথাটো ভালকৈ কওকচোন কি কথা কেনেকৈ

ঘৰত ঘৰৰ পৰা ঘৰৰ পৰা হেৰাইছেনে ক'ৰ ৰাস্তাত হেৰাইছে ঘৰত

কি তেতিয়াহ'লে ঘৰত কোনো নথকা অৱস্থাত ভাঙিছে কোনোবাই দেখিছিলে নেকি

ইয়াত ঘৰত বাহিৰা কোনোবা কামকৰা মানুহ আছিলে নেকি নাই নাই ঘৰত কাম কৰা মানুহ লগাইছিলে নেকি হেল্ল' আ থানাত এবাৰ আহি কথাটো ভালকৈ কম্প্লেইণ লিখাব লাগিব তেতিয়া ইন্ভেষ্টিগেশ্যন কৰা হ'ব আৰু ঘৰত কাম কৰা মানুহটোৰ ক'ত ঘৰ কি কথা ভালকৈ লিখাই